হয় যিহেতু মোৰ নিজা এখন ফুলনি বাগিছা আছেই আৰু তাত মই বহুতখিনি ফুল ৰুৱা হৈছে সেইবোৰ ফুল যেতিয়া ফুলে তো মোৰ অতি আনন্দ লাগে তাত থকা ফুলবোৰ ৰঙীনবোৰ দেখি মোৰ নিজৰ মনটোয়েই মোৰ ৰঙীন ৰঙীন হৈ পৰে আৰু অকল ফুল গছেই বুলি নহয় ফল মূলৰ গছবোৰো যেতিয়া ফুল ফুলে আৰু ভাল লাগে যিহেতু এজোপা নিজে হাতে ৰুৱা গছ তাৰ ফুলবোৰ দেখিও মোৰ অতি আনন্দ লাগে মনবোৰ উতলা হৈ পৰে